দাদা মই ফ্লিপকাৰ্টৰ পৰা বাৰ্বী ফ্ৰক এটা অৰ্ডাৰ কৰিছিলোঁ মোৰ ছোৱালীজনীৰ বাবে কিন্তু সেইটো অৰ্ডাৰ কেঞ্চেল কৰা হৈছিল তাৰ আপডেট এটা জনাব নেকি মই ৰিফাণ্ড কেতিয়ালৈকে পাম